হেল্ল' ভাইটি শইকীয়া ভাইটি হয় নহয় বাৰু তুমি মোক চিনি পাইছানে মই এই দত্তনী বাইদেউ এই তোমালোকৰ গাড়ীত যে বৰদুৱা থানলৈ গৈছিলোঁ গাড়ীখন বৰ ভাল লাগিছিলে পাই এতিয়া তোমাৰ গাড়ীখন আমাক আকৌ দৰকাৰ হৈছিলে নহয় আমি মানুহ কেইগৰাকীমান এই পৰশুকুণ্ডলৈ যাম বুলি ভাবিছিলোঁ তোমাৰ গাড়ীখনত গৈ ভাল লাগিছিলে বহি যাবলৈ চিটখিনিও ধুনীয়া আছিলে আমাৰ আকৌ এটা ভাড়া মাৰি দিব পাৰিবা নেকি বাৰু তুমি আমাক জনাবাচোন তুমাৰ গাড়ীখনত যাব পাৰিমনে নাই অন্য গাড়ীও আছে কিন্তু তোমাৰ গাড়ীখন ভাল পোৱাৰ কাৰণে আকৌ সেইখনকে বিচাৰিলোঁ আৰু আগতীয়াকে কিমান পইচা দিব লাগিব তুমিও সেইটোও জনাবা আৰু আমি মোৰলৈ ফোন এটা কৰি গোটেইখিনি ক'বা আৰু ত্ৰিছগৰাকী মানুহ যাব পাৰিম বা নাই সেইটোও জনাবা তোমাৰ গাড়ীখন ভাল হোৱাৰ কাৰণেই মই ফোন কৰিলোঁ তোমাৰ গাড়ীখনত এ চি আছে যে এতিয়া গৰম দিন আমাৰ যাবলৈয়ো সুবিধা হয় অকনমান তুমি জনাবা দেই আমাক